হেল্ল' অ' তিনিচুকীয়ালৈ যাব নেকি সেই গীৰ্জা ঘৰলৈ যোৱাৰ কথা আছিলে যে অ' অ' মোৰ চোৱা ইচ্ছা আছে মই সেই আগতে চাইছোঁ কিন্তু এতিয়া তিনিচুকীয়াৰ এটাও গীৰ্জা ঘৰলৈ যোৱা নাই যে হয়টো হয়টো তেনেহ'লে ওলাব বাছতে যাম ন অ' বাছতে যাম অ' হ'ব দিয়ক আপোনাৰ অ'টোও ধেৰ আছে আপোনাৰ সময় সুবিধা কৰি ওলাব হ'ব দিয়ক